মই দুদিনমান আগত বজাৰৰ পৰা এযোৰ জোতা আনিছিলোঁ জোতা জোতাযোৰ পুমা ব্ৰেণ্ডৰ আছিলে কিন্তু হয়তো এইটো ডুপ্লিকেট ব্ৰেণ্ড হ'ব চাগে আৰু পিন্ধিবলৈয়ো খুব মানে অসুবিধা খজুৱতি অনুভৱ হয় খহটামূৰীয়া গতিকে জোতাযোৰ পিন্ধি মই ভাল পোৱা নাই